বৰ্তমান পৰিস্থিতিটো বিজ্ঞাপনৰ বহুত লোকক ঢুকি পোৱাতো বহুতো উপায়েই আছে বাৰু তাৰ ভিতৰতে ধৰক আপোনাৰ বিজ্ঞাপনবিলাকতো আছেই আৰু মোবাইলৰ জৰিয়তে ধৰক বা কোনোবাই ফেচবুক খুলিও তেনেকৈ বিজ্ঞাপন দিব পাৰে তাৰপিছতে আপোনাৰ ইন্সটা খুলিও দিব পাৰে বা কিছুমানে নিজাববীয়াকৈ অন্য এপছো খুলিব পাৰে তেনেকেই মানে বিজ্ঞাপনৰ যোগেদি বেছি মানে মানুহক ঢুকি পোৱা ওচৰলৈ যোৱাৰ সুবিধা হয় মানে মই সেইটো ভাবোঁ আৰু ধৰক আমি মোবাইল বা ফেচবুকতে দি দিলোঁ কোনোবাই চিনাকি এজনে পাই যোৱা মাত্ৰক শ্বেয়াৰ কৰিলে সেইটো শ্বেয়াৰ হোৱাৰ পিছত আকৌ এজনে কৰিলে তেনেকেই মানে বহু লোকৰ মাজলৈ সোমাই যায় আৰু আৰু তেনেকৈ বহুতো মানে সুবিধা আছে আৰু তাতে আৰু এটা মানে সৃষ্টিমূলক আৰু প্ৰভাৱশালী ব্ৰেণ্ড মইতো নাইকাই নাইকাৰ কথাই ক'ম আৰু ভাৰতীয় ছোৱালী বিশেষকৈ তাই তাই এতিয়া বহুত মানে দামী প্ৰডাক্টছ মানে তাই উলিয়াইছে তাই ব্ৰেণ্ডত আৰু বহুত ভালো সেইখিনি মই ব্যৱহাৰো কৰিছোঁ এনেই মই এক নম্বৰতে মই নায়কাৰ নামেই ল'ম আৰু